অসমৰ মানুহে নিজৰ সৃষ্টি ক্ষমতা আৰু কলাসুলভ প্ৰতিভা বিকাশৰ মূলতে হ'ল তেওঁলোকৰ হাতেৰে বনোৱা যিবিলাক উৎপাদিত বস্তু সামগ্ৰী সেইবিলাক আমি ক'ব ক'বলৈ গ'লে বাঁহেৰে বাঁহেৰে বহুত বস্তুয়েই নিৰ্মিত হয় আমাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি যদি বিচাৰি চাব যাওঁ গোটেইখিনি বাঁহৰেই বনোৱা বুলি ক'ব পাৰি যিহেতুকে আজিকালি বাঁহেৰে বাঁহৰ আমি সাধাৰণতে আমাৰ যি বিহুত ব্য়ৱহাৰ কৰোঁ গঁগনা এই গঁগনা বাঁহী এইটোতো বাঁহেৰেই নিৰ্মিত তাৰোপৰি সুতুলিও এটা আছে সুতুলিটো মাটিৰে নিৰ্মিত গতিকে মাটিৰেই কাম ভাবি চাব লাগিব যে মাটিৰে এটা সুতুলি কেনেকৈ নিৰ্মাণ কৰে সেইটো প্ৰতিভাতো এটা অসাধাৰণ প্ৰতিভা যিটো বজালে ইমান ধুনীয়া সুৰ ওলায় সেইটোতো মাটিৰেই বনায় আৰু তাৰোপৰি মাটিৰে টেকেলি কলহ তাৰপিছত আমাৰ মাটিৰে বনোৱা পাটচৰু বুলি কয় য'ত আমাৰ মাহঁতে পিঠা বনাইছিল তিলৰ পিঠা বনাইছিল এখন মানে যিখন লোহাৰ টাৱা থাকে সেই টাৱাখনৰ নিছিনা এখন বনাই সেইখনক পাটচৰু বুলি কয় আমাৰ মাহঁতৰ ভাষাত আমিও পাটচৰু বুলিয়ে জানো আৰু তাত পিঠা বনালে পিঠা খুব সোৱাদযুক্ত হয় মাটিৰ এটা গোন্ধ পোৱা যায় আৰু স্বাস্থ্যৰ কাৰণেও ভাল সেইটো মাটিৰে বনোৱা আৰু তাৰ লগতে আমাৰ বেঁতেৰে বেঁতেৰে আমাৰ ইমান সঁজুলি প্ৰস্তুত কৰা হয় আজিকালি আগৰ পৰাই চলি আহিছে আৰু আজিকালি কাঠ আৰু বেঁতৰ সামগ্ৰীৰ সুলভ প্ৰচলন হৈছে যিটো নেকি খুব দামীও হয় সেইবিলাক দেখিবলৈও শুৱনি আৰু যুগ যুগান্তৰলৈ চলে ভালদৰে ৰাখিলে বেঁতেৰে ডাইনিং টেবুল চকী মেজ বিচনা পৰ্যন্ত মানুহে হাতেৰে তৈয়াৰ কৰিব পাৰিছে এইটো কম সৰু প্ৰতিভা বুলি আমি ক'ব নোৱাৰো খুব ডাঙৰ প্ৰতিভা আমাৰ অসমীয়া মানুহৰ মাজত আছে যদি আমি বিচাৰিছিলো একোজন মানুহে একোখন সংসাৰ চলাই আছে সেই তেওঁলোকৰ হাতেৰে নিৰ্মিত যিবিলাক বস্তু সেইবিলাকতো দামীয়েই যিবিলাক বেঁতেৰে নিৰ্মিত বাঁহেৰে নিৰ্মিত কিন্তু মাটিৰে নিৰ্মিত বস্তুবিলাকত সিমান দাম নাথাকে যেনে ধূনা লগোৱা যিটো চৰু বুলি কওঁ আমি ধূনা চৰু সেইটো মাটিৰে নিৰ্মিত সেইটো প্ৰায় আমাৰ ঘৰে ঘৰে ব্যৱহাৰ হয় কিন্তু সেইবিলাকৰ দামটো সিমান বেছি নহয় সূলভ মূল্যতে পাব পাৰে মানুহে আৰু তাৰোপৰি আজিকালি খোৱা খাদ্য থ'বলৈও মানুহে মাটিৰে নিৰ্মিত সামগ্ৰীবিলাক ব্যৱহাৰ কৰে যাৰ পৰা মানুহৰ উপকাৰ হয় শৰীৰৰ যিবিলাক বস্তু আমাৰ শৰীৰত লাগে সেইখিনি আমি সেই পাত্ৰবিলাকৰ পৰাই পাওঁ তামৰ পাত্ৰতো মানুহে খায় যদিও মাটিৰ পাত্ৰ যথেষ্ট উপযোগী মানুহৰ শৰীৰৰ কাৰণে আৰু তাৰোপৰি আমি যদি চাব যাওঁ বাঁহ বাঁহৰ পৰা আমাৰ কুলা চালনি গুড়া চলা গুড়া চালিবলৈ যিখন ব্যৱহাৰ কৰে সেইখন গুড়া চলা ডলা চকী টেবুল সমস্তবিলাক বাঁহেৰে বনোৱা ঘৰ সঁজা কামতো বাঁহ আগৰ গাঁৱৰ মানুহবিলাকৰ বাঁহেৰে নিৰ্মিত ঘৰ চাল বনাই বাঁহেৰে সেইবিলাক থাকিবলৈ খুব আৰামদায়ক খুব ঠাণ্ডা শীতল বাঁহেৰে নিৰ্মিত কৰা ঘৰবিলাকত আৰু মাটিৰ এটা কেঁচা গোন্ধ পোৱা যায় আজিকালি মাটিৰ ঘৰ নোহোৱাই হ'ল কিন্তু সেইকাৰণে আমাৰ দেখিবলৈ পাইছো মানুহৰ বেমাৰ আজাৰবিলাকো বাঢ়ি গৈছে দিনে দিনে মাটিৰ যিটো গোন্ধ নাথাকে সেইবিলাক আমি এতিয়া মিউজিয়ামত দেখাব লগা হৈছে মাটিৰে কি কৰিব লাগে মাটিৰে কেনেকে কৰিব লাগে আমাৰ ল'ৰা ছোৱালীক আমি মিউজিয়ামত দেখাব লগা হৈছে সেইটো আচলতে দুখৰ কথা আমি অসমীয়া জাতি হৈ অসমৰ যিটো মাটিৰ ভূমিৰ যিটো তত্ব ভূমিৰ যিটো মাদকতা যিটো সাৰুৱা মূল তত্ব সেইটো আমি ধৰি ৰাখিব লাগে তাৰোপৰি সেই কাঠেৰে বুলি কওঁতে কাঠেৰে বহুত নিৰ্মিত হয় মই নিজে মহিলা এগৰাকী হৈ মোৰ ছোৱালীজনীৰ প্ৰজেক্টৰ কামত ঢাল আৰু তৰোৱাল বনোৱাত মই নিজেই কাঠেৰে হস্তনিৰ্মিত এপাত তৰোৱাল বনাই দিছিলো আজিও মোৰ ভাল লাগে সেইবিলাক কৰি কিন্তু মোৰ হবি নহয় তথাপিতো মই বনাই দিছো ভাল লাগিছে মই সজাই ৰাখিছো সেই তৰোৱালপাত গতিকে আমাৰ অসমীয়া মানুহৰ প্ৰতিভা ইমান অলপ নিকৃষ্ট নহয় খুব উচ্চ স্তৰৰ মানুহখিনিক আমি সন্মান দিব লাগিব যিবিলাক মানুহে এইবিলাক প্ৰতিভা প্ৰতিভা দেখুৱাইছে বা তেওঁলোকে আমাৰ অসমীয়া কৃষ্টিটো চহকী কৰি ৰাখিছে গতিকে তেখেতসকলক আমি প্ৰাধান্য দিয়া উচিত বা মাটিৰ কাম কৰা মানুহ বাঁহৰ কাম কৰা মানুহক আমি চৰকাৰৰ ফালৰ পৰাও সহায় সহযোগিতা আগবঢ়াব লাগে যাৰ কাৰণে তেওঁলোকে একোটা ডাঙৰ ডাঙৰ পৰিয়াল ভৰণ পোষণ দি আছে সেইখিনিও চৰকাৰৰ দৃষ্টিগোচৰ হোৱাটো আমাৰ অনুধাৱনী